পানী হৈছে প্ৰাণীৰ প্ৰাণ ৰাতিপুৱা শুই উঠি আমি পানী খাব লাগে খালি পেটত পানী খালে গেছৰ সমস্যা নহয় গৰম দিনত ৰাতিপুৱা শুই উঠি পানী খালে স্বাস্থ্যৰ বাবে ভাল বিশুদ্ধ পানীয়ে শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰে বিশুদ্ধ পানীয়ে শৰীৰৰ অলাগতীয়াল দ্ৰব্যখিনি উলিয়াই নিয়ে পুৱা শুই উঠি পানী খালে শৰীৰত আমি বল পাওঁ ৰাতিপুৱা পানী খালে শৌচ খোলোচা হয়